হয় মই আজি তিনি দিন মানৰ আগতে মই এটা পৰীক্ষা কৰাইছিলোঁ ইয়াৰে আপোনাৰ স্থানীয় এখন হেৰি চিকিৎসালয়ত ত' মানে পৰীক্ষা কৰাওঁতে মোৰ এপেণ্ডিক্স ওলাইছে ত' মানে এতিয়া মই অষ্ট্ৰোপচাৰৰ কাৰণে মই এই আপোনালোকৰ চিকিৎসা মহাবিদ্যালয়ত মই অষ্ট্ৰোপচাৰটো কৰাম বুলি ভাবিছোঁ ত' আপোনালোকৰ এই অষ্ট্ৰোপচাৰৰ কি কি সুবিধা আৰু কিমান কম খৰচত হ'ব আৰু প্ৰক্ৰিয়াবোৰ কেনে সেইবোৰ জানিব পাৰিলে ভাল আছিলে আৰু কোন কোন ডক্টৰ এভেলেইবল আছে জনাবচোন অলপ মোক

হয় টাইমবোৰ ক'বচোন তেওঁলোকৰ হয় আপুনি যে ক'লে এছ ভূঞা ছাৰ তেওঁ কেইটাৰ পৰা কেইটালৈকে উপলব্ধ বাৰু আৰু কোন কোন বাৰত উপলব্ধ জনাব

আৰু তেওঁৰ টেষ্টৰ ফিজ সমূহ আৰু জনাবচোন হয় হয় মই সোমবাৰে সোমবাৰে যাম আৰু সোমবাৰে এছ ভূঞা ছাৰৰ ওচৰত মই বিচাৰ ল'বলৈ আপুনি এইটো হয় ঠিক আছে